দৈনন্দিন জীৱনত সৌন্দৰ্যৰ শলাগ ল'বলৈ প্ৰযুক্তিয়ে বহুতো ধৰণে সহায় কৰে যেনেকৈ এতিয়া ধৰি লওক মোবাইলটো মোবাইলটোৰপৰা আমি বহুতো নজনা কথা নজনা কথা শিকিব পাৰোঁ আৰু মোবাইলে বহুতো ভাল কথাৰ লগতে কিছুমান বেয়া কথাও শিকায় এনেদৰে আমি বেয়াটো বাচি নলৈ আমি মোবাইলটোত ভালটো বাচি ল'ব লাগিব মোবাইলটোৰ ফলত বহুতো মানুহ বেয়াও হয় বহুতো ভালো হয় হ'লেও মানুহক বহুত ভাল বহুত ভাল হ'বলৈয়ো শিকাইছে বেয়া হ'বলৈয়ো শিকাইছে আমি মোবাইলটোৰ ফালৰপৰা জীৱনত বহুতো মনোৰঞ্জন জীৱনটো সৌন্দৰ্য কৰিবলৈ শিকিব পাৰিছোঁ জীৱনটো ভালকৈ জীয়াবলৈ শিকিব পাৰিছোঁ